অঁ হেল্ল' অঁ ক'

অঁ ক'চোন অঁ হয় তই কৰিলি নেকি নাই মইতো যোৱা নাই অঁ যাব লাগিছিলে তই কেতিয়া যাবি অঁ মানে প্ৰজেক্টটোত ফটো চটো লগাব লাগিব নেকি অঁ উলিয়ালি নেকি তই ফটোবোৰ উলিয়ালি নে পাছলৈ উলিয়াবি

অঁ তেনেহ'লে যিহেতু তোৰো আছে মোৰো আছে ত' একেলগে যাওঁ তু মিউজিয়ামটো যাব লাগিছিল নহয় এবাৰ ভিজিট কৰিবৰ কাৰণে মিউজিয়ামতো যাব লাগিছিল নহয় এবাৰ ভিজিট কৰিবৰ কাৰণে অঁ কেতিয়ালৈ বুলি ভাবিছ তই

অঁ হ'ব দেচোন বাৰু অঁ হ'ব মানে টাইমটো কিমান আৰু প্ৰজেক্টৰ কাৰণে কি কি মানে প্ৰয়োজন হ'ব জান নেকি

অঁ তেনেহ'লে যি একেলগে গৈ কৰি আহোঁ ন অঁ অঁ তেন তেতিয়াহ'লে আমাৰ মানে টাইমটোও মানে বাছি যাব আৰু পিছলৈ অঁ ঠিকে আছে তই ক'ৰ পৰা গাড়ীলৈ উঠিবি নাৰেঙ্গী তেনেহ'লে মোৰ কাৰণে অলপ ৰখি দিবি দুইজনী একেলগে গুচি যাম তেতিয়া

তই মুঠতে কিমান টাইমত ওলাৱ সেইটো মোক কৈ দিবি আগতীয়াকৈ তাতকৈ মই অলপ আগতে ওলাব লাগিব ন

এতিয়াতো সময়োতো নাই গতিকে সোনকালে কৰিবই লাগিব অঁ হ'ব দে